অঁ হয় হয় লাগিছে হণ্ডা ডিলাৰতে লাগিছে এইটো অঁ কওক বাৰু অঁ কি বাইক অঁ আছে আছে পাব আপোনাৰ বগা ক'লা পাব নীলা পাব তাৰৰিছতে হালধীয়া হালধীয়া পাব আছে

অঁ অঁ পাব পাব ৰেটটো আপোনাৰ ধৰক কেছ পেমেণ্ট দিলে এক ডেৰমান চুই যাব যদি কি কয় ইনষ্টলমেণ্টত নিয়ে দুইমান চুই যাব এম আই কি কয় হেৰি ইনষ্টলমেণ্টত

অনিয়ম মাৰটো

ই এম আইটো কৰিলে ক'লে আপোনাৰ ধৰক দুইমান পৰি যাব এই কি কয় ইনষ্টলমেণ্ট

পাব হণ্ডা চাইন আপোনাৰ এইটো এক ডেৰ ভিতৰতে আহি যাব ৰেস্তা বস্তু আপোনাৰ এইটো এইটো আমাৰ ফালৰপৰা ফ্ৰী দিম ডিলাৰ ফালৰপৰা আমি ফ্ৰী দিম সেইটো গাড়ীখনৰ লগত লাগতিয়াল বস্তুবোৰ মানে পাৰ্টছ চাৰ্টছবোৰ আমি লগাই দিম বাৰু অঁ অঁ পাব হণ্ডা কে টি এম পাব হণ্ডা দিও পাব ধৰক আপোনাৰ একৰ এক দহমানত আহি যাব হণ্ডা দিও গেজাৰা অঁ এই যদি আপুনি কি কয় এইখন হণ্ডা কি মটৰচাইকেলখন নিয়ে অঁ হণ্ডাই এছ পিখন নিয়ে তেনেহ'লে মানে আমাৰ ইঞ্চুৰেঞ্চ চিঞ্চুৰেঞ্চ আমাৰ ফালৰপৰাই দি দিম বাৰু

ইঞ্চুৰেঞ্চ পলিচি দুবছৰ কাৰণে চব ফ্ৰী থাকিব

আহিব আপুনি কেতিয়াকৈ মানে আহিব

এইবোৰ ফ্ৰী আহিব ছিট কভাৰ ফ্ৰী আহিব আপোনাৰ মাইকী মানুহ ভৰি দিয়াডাল ফ্ৰী আহিব আৰ চি গ্লাছ আহিব আপোনাৰ অঁ আৰু কি কয় তিনিটা হেৰি ফ্ৰী আহিব চাৰ্ভিচিং তিনিটা ফ্ৰী আহিব এইটো ডিলাৰৰ ফালৰপৰা ফ্ৰী দিব এই চাৰ্ভিচিং তিনিটা অঁ অঁ আপুনি যিমান জল্দি পাৰে সিমান সোনকালে আহক আমাৰ ষ্টক আছে মাল অফাৰ মানে আপোনাৰ এটা ইনষ্টলমেণ্ট অ' এটা ইনষ্টলমেণ্ট এমাহ ফ্ৰী দিব আপোনাৰ জিঅ' হাই ডাউন পে'মেণ্টত দহ হাজাৰ দিলে ডাউন পে'মেণ্টত দি দিব ইনষ্টলমেণ্টত গাড়ীখন আৰু বেলেগ এনেকৈ অফাৰ অহা নাই অঁ

মাইলেজটো কিমান ফৰ্টি ফাইভ মান ৰখাব ফৰ্টি ফাইভ ৰিটা অঁ আপুনি এতিয়া ধৰক আৰু দুইমান আছে দুইমান হ'লেতো কি কয় হৈ লওক চাই লওক অঁ আপুনি যিমান আপুনি যিমান সোনকালে পাৰে আমাৰ ডিলাৰলৈ আহক গাড়ীখন লৈ যাওক আপোনাক অফাৰ দি আছোঁ অঁ গাড়ী নতুনকৈ আহিছে এতিয়া ডিলাৰলৈ এইটো ষ্টক আহিছেহে এতিয়া নতুন মাল আহিছে অঁ অঁ

আনি আহিব জল্দি আহিব ভালকৈ আহিব

বাজাজ ডিলাৰ পাব পাব আপোনাক ধৰক চব বস্তুৱে পাব আমাৰ ডিলাৰতে পাই যাব আপুনি টেনশ্যন নল'ব বাইক লাগে আপোনাক ধৰক অ'কে এন এছ লাগে আই এছ লাগে গ্লেমাৰ লাগে ডিউক লাগে চব কুৱালিটি বাইক পাই যাব আমাৰ ডিলাৰত একদম এভেইলেবল আছে চব বাইক আপুনি এই কালাৰ পচন্দ কৰিব লাগে আৰু বাইক নিব লাগে ইমানটোৱেই কথা আপুনি একদম নতুন নতুন এতিয়া দুহেজাৰ চৌবিছত পঁচিছত ওলোৱা গাড়ী পাই যাব অঁ অঁ অঁ

অঁ লৈ আহিব লগত অঁ ডিলাৰটো আপুনি আমাৰ ডিলাৰটো চিনি পায় নাই বাৰু ক'ত আছে এই আপোনাৰ গেলেকী চাৰআলিপৰা পোনে পোনে গৈ আঠ খেলৰ সেই প্ৰথম মুখতে এক নম্বৰ লাইনতে আছিল অঁ অঁ সেইডোখৰতে পাবই নহ'লে ক'লে গেলেকীৰপৰা এইপিনে কলিয়াপানী বুলি থানাখন পাৰ হৈ গৈ তাতে এখন আছে ধুনীয়াকৈ তাতো পায়